হেল্ল' অঁ গুৱাহাটী এয়াৰপোৰ্টত লাগিছেনে হয় মই আটলাণ্টাৰ পৰা ডালাচলৈ মানে ফ্লাইট এখন বুক কৰিছিলোঁ আপোনাৰ মোৰ মিটিংখন কেঞ্চেল হোৱাৰ বাবে মানে সন্ধিয়া যাব পৰা নহ'ল মানে যদি সময়সূচীটো সলনি কৰি দিব পাৰে ৰাতিপুৱা আপোনাৰ দহ বজাৰ যিখন প প্ৰথম ফ্লাইট যায় সেইখনত কৰিব পাৰিব নেকি বাৰু হয় হয় আপোনাৰ মোৰ ৰেফাৰেঞ্চ নাম্বাৰ উলিয়াওকচোন দুই তিনি চাৰি পাঁচ